মোৰ মতে গ্ৰাম্য অঞ্চলত যি কৃষি উদ্যোগত উন্নয়ন কৰিবলৈ যি পৰামৰ্শ দিব পাৰোঁ সেয়া হৈছে বিভিন্ন জেগাৰ আমদানি কৰাটো প্ৰয়োজন বিভিন্ন ধৰণৰ সাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আদি ভাল খেতিত দিবলৈ হ'লে সেইখিনি প্ৰয়োজন আৰু বিভিন্ন ধৰণৰ যেনে শাক পাচলি কবি জিকা বিলাহী এইখিনি যাতে সকলো ধৰণৰ খেতিয়েই কৰে যাতে গ্ৰাম্য অঞ্চলৰ লোকসকলে আৰু তেওঁলোকৰ যি প্ৰয়োজনীয় বস্তু সাৰ ৰাসায়নিক দ্ৰব্য সেইখিনি যাতে কৰিবলৈ হ'লে আমি বিভিন্ন ধৰণৰ কাম কাজ আদি প্ৰয়োজন কৰিব লাগিব আৰু আমি সকলোৱে মিলি গ্ৰাম্য অঞ্চলত সহায় কৰিবলৈ হ'লে আমদানিয়েই হওক সেইখিনি যাতে ভালদৰে আমি গ্ৰাম্য অঞ্চললৈ প্ৰেৰণ কৰিব লাগিব তেতিয়া গ্ৰাম্য অঞ্চলৰ লোকসকলে কৰিবলৈ সুবিধা হ'ব লগতে গ্ৰাম্য অঞ্চলৰ লোকসকলে যি যি খেতি কৰে যি যি ব্যৱসায় আৰম্ভ কৰে সেইখিনিক লক্ষ্য দি তেওঁলোকক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিব লাগিব